মই মোৰ চোতালত বাগিচা পাতিছোঁ কাৰণ চোতালত বাগিচা পাতিলে খুব ভাল লাগে দেখিবলৈ যেতিয়া আমি ৰাতিপুৱা শুই উঠিয়েই বাগিচাখন দেখোঁ বা সতেজ ফুলি থকা ফুলবোৰ যেতিয়া দেখিবলৈ পাওঁ তেনেহ'লে মনত এটা আনন্দ লাগে আৰু সেই আনন্দই আমাক দিনটোৰ কাৰণে মনটো মানে ভাল কৰি তোলে আৰু তেতিয়া কৰ্ম ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰত মানে কোনো ধৰণৰ বাধা নাহে বুলি মই ভাবোঁ আৰু সেইকাৰণে মই মোৰ বাগিচাখনত প্ৰতিবিধৰ যিমান পাৰোঁ সিমান ফুল ৰুবলৈ যত্ন কৰিছোঁ আৰু সজতনে ৰাখিছোঁ বাগিচাখন যাতে কোনো ধৰণৰ অনিষ্ট নহয় তাৰ কাৰণে মই সদায় ফুলবোৰ প্ৰতিপালন কৰোঁ আৰু এই ফুলবোৰে মানুহৰ মনোজগতত নতুন নতুন চিন্তাৰ উদ্ৰেক ঘটাব পাৰে মই তেনেকৈ ভাবোঁ আৰু খুব এটা ফৰকাল মন মানুহক প্ৰদান কৰিব পাৰে আৰু সেই ফৰকাল মনটোৱে আমাক বিভিন্ন দিশত নতুন নতুন দিশত দিশত জ্ঞান আহৰণ কৰাত সহায় কৰে আৰু মানুহৰ দৈনন্দিন জীৱনৰ যিখিনি ব্যস্ততা সেই ব্যস্ততাই কেতিয়াবা মানুহক খুব হতাশাত ভোগাই তোলে আৰু সেই হতাশা আমি মনৰ পৰা আতৰাবৰ কাৰণে যদিহে আমি সেই ফুলপাহ চাই দিওঁ তেনেহ'লে সেই ফুলপাহৰ যিটো সৌন্দৰ্য সেই ফুলপাহৰ সৌন্দৰ্যই আমাৰ মনত এটা নতুন উদ্যম হেৰাই হেৰাই যোৱা যিবিলাক দিশ সেই দিশবিলাক পুনৰ উন্মেষ কৰাত সহায় কৰে বুলি মই ভাবোঁ সেইটো কাৰণে মই সদায় মোৰ ঘৰৰ আগফালে অৰ্থাৎ চোতালত মই বাগিচাখন পতাত বেছি গুৰুত্ব প্ৰদান কৰিছোঁ আৰু চোতালৰ আগফালে বাগিচা পাতিছোঁ